অঁ আপুনি আহিছে অঁ দোকান এই খুলিছোঁহে অঁ ভালেই কৰিলে আহা অঁ অঁ কাপোৰতো সবেই আছে মুগাৰ আছে পাটৰ আছে চিল্কৰ আছে কি লাগে তুমি লোৱা মেইন ছেটৰ দাম পোন্ধৰ পোন্ধৰ হেজাৰ ষোল্ল হেজাৰ ছহেজাৰৰো আছে মুগাৰো আছে পাঁচ হেজাৰ আঠ হেজাৰ দাম লৈ আৰু কাপোৰ সৰহকৈ ল'লে আৰু কমাব লাগিবই

কমাম বাৰু তোমাৰ কিমান লাগে কি কথা কোৱা আকৌ

এই মুগাৰ পাঁচ হেজাৰ ছহেজাৰ আঠ হেজাৰ তেনেকৈ আছে আপুনি কিমান দিব দামটো আৰু মিলিলে দিম আৰু কাপোৰ ইমান দামততো আৰু কমকৈয়োতো দিব নোৱাৰি আমাৰো লছ হয় কোনযোৰ চিল্কৰ তিনিশ পাঁচশ ছশ এনেকৈ আছে আৰু অঁ অঁ অঁ এতিয়া তোমাৰ আৰু তুমি লৈ লোৱা কিমান আৰু কি লাগে